হ'ৰি খবৰ খাতি কেনেকুৱা তোমালোকৰ এজেঞ্চি কামবোৰ ঠিকেই চলি আছে ন এই কথা এটা হ'ল নহয় এই মোৰ লগৰ এই বন্ধু এজনে এই তোমালোকৰ এজেঞ্চিৰ গাড়ী এখন বিচাৰি আছে এই শ্বিলংত ফুৰিবলৈ যাম বুলি কৈছে তিনিদিন চাৰিদিন মান লাগিব আৰু মোৰ ভাড়াটো কিমান মান ল'বা বাৰু এই অলপ কমাই পিনে ল'বা দেই তেখেতে বহুতদিনৰ পৰা মোক কৈ আছে তোমাৰ লগত বোলে এজেঞ্চি লগতো ভাল আছে লগৰ দুজনমান আছে গতিকে দামটো অলপ কমাবি আৰু বুলি কৈছে আৰু চাই চিতি ল'বা দেই অকমাণ ভাল গাড়ী এখন দিবা